মোৰ পঢ়া হোমেন বৰগোহাঞিৰ অন্তিমখন কিতাপ আছিল সুবালা আৰু সেই কিতাপখনে মোক সঁচাকৈয়ে প্ৰভাৱিত কৰিছিল কাৰণ সেই কিতাপখনত যিবিলাক চিত্ৰ আছে সেইবিলাক সম্পূৰ্ণৰূপে বাস্তৱৰ লগত সংগতি থকা আৰু খুব পুংখানুপুংখভাৱে এগৰাকী বেশ্যাৰ মনৰ ভিতৰত কেনে ধৰণৰ দিশ থাকিব পাৰে সেইবিলাক তেওঁ খুব সুন্দৰভাৱে উন্মোচিত কৰিবলৈ সক্ষম হৈছে সেইকাৰণে মোৰ সেই উপন্যাসখন মোৰ খুব প্ৰিয়